জীৱ জন্তু মই খুবেই ভালপাওঁ পোহনীয়া জন্তু ভালপাওঁ আৰু আমাৰ ঘৰত পোহনীয়া জন্তুৰ ভিতৰত ছাগলী আছে চৰাই আছে যদিও বা চৰাইটো জন্তুৰ ভিতৰত নপৰে চৰাইটো আছেই আৰু মই পোহনীয়া জন্তুৰ ভিতৰত এটি কুকুৰ পোহিবলৈ বিৰাটেই মন আছে আৰু কুকুৰ কুকুৰ বিৰাটেই ভালপাওঁ যিহেতু কোৱা হয় যে কুকুৰ প্ৰভুভক্ত আপুনি কুকুৰ এটাক যিমান মৰম কৰিব সি বোলে আপোনাক তাতোকৈ বেছি মৰম দিব গতিকে পোহনীয়া জীৱ জন্তুৰ ভিতৰত মই কুকুৰটোৱে খুব বেছিকৈ ভালপাওঁ আৰু ভৱিষ্যতে এটি কুকুৰ পুহিবলৈ বহুত হেঁপাহ আছে মনৰপৰা মই জন্তু ভাল নাপাওঁ বুলি কেতিয়াও ক'ব নিবিচাৰোঁ কিয়নো জন্তুৱে আপোনাক মৰম দিব যদিহে আপুনি জীৱ জন্তুক মৰম দিয়ে আৰু আপোনাৰ জীৱ জন্তুৰ প্ৰতিয়ে হওক বা মানুহৰ প্ৰতিয়ে হওক মৰম থাকিব লাগে পোহনীয়া জন্তু কুকুৰে মানুহক খুবেই মৰম কৰা দেখি আহিছে আপুনি যি কয় যেনেকৈ কয় সেনেকৈ কৰাও দেখিছোঁ কুকুৰক গতিকে এটি কুকুৰ পুহিবলৈ খুবেই মনত হেঁপাহ আছে খুবেই ভালপাওঁ কুকুৰ